গাঁৱৰ মানুহে যেতিয়া পশুপালন কৰে সেই পশুপালনৰ পৰা মানে লাভালাভ হয়হি মানুহৰ চলিবৰ বাবে অসুবিধা হয় মানুহে নানা ধৰণৰ পশুপালন কৰে যেনে গৰু জাৰ্চী গাই পোহে গাহৰি পোহে মুৰ্গী হাঁহ এনেকুৱাধৰণে পশুপালন পুহি স্বাৱলম্বী হয় মানুহঘৰৰ সুবিধাৰ্থে সেই বস্তুখিনি বেছি পইছা পাই তেনেদৰে স্বাৱলম্বী হয় মানুহ যেতিয়া মানে মানুহৰ কেতিয়াবা বিপদ আহে বিপদ আহিলে সেই গৰু বা ছাগলী বা গাহৰি কিবা এটা বিকি সেই অৰ্থৰে ল'ৰা ছোৱালীক পঢ়োৱাবৰ বাবেও সুবিধা হয় ঘৰখন চলাও হয় নানাধৰণৰ কাম কৰিব পাৰি সেইদৰে গৰু ছাগলী পুহি মানুহ স্বাৱলম্বী হয় গৰু গৰুৰপৰা গাখীৰ দিয়ে গৰুৱে সেই গৰুৰ গাখীৰ বেছি গৃহিণীয়ে পইচা উপাৰ্জন কৰি গোৱালক গাখীৰ দিয়ে গাখীৰখিনি নি গোৱালে বেচে বেচি সেই পইচা আনি আকৌ মানুহঘৰক দিয়ে তেনেধৰণে মানুহঘৰ স্বাৱলম্বী হয় গৰুৰ গাখীৰ আকৌ গৰু আমাৰ গাহৰি বা মুৰ্গী এইবোৰ পুহিলে ডাক্টৰ চাক্টৰো আনিব লাগে পইচা পাতিয়ো খৰছো আছে দানা পাতি দিব লাগে গৰু গাহৰিক বহুত অলপ কষ্ট হয় দানা চান গোটাব লাগে কচু গাহৰিৰ কাৰণে কচু চচু কাটি আনি আমি দানা সিজাব লাগে তুঁহ চুহ দি সেইদৰে দানা সিজাই ভালধৰণে দি পেলাই গৰু গাহৰি পুহি স্বাৱলম্বী সেইদৰে হয় সেইদৰে হ'ব মই ইয়াতে সামৰিছোঁ